যোৱা কেইবছৰমানৰ পৰা আমাৰ নৃত্যৰ বহুতখিনি পৰিবৰ্তন হোৱা বুলি মই ভাবোঁ কাৰণ কি এতিয়া আমাৰ ইণ্টাৰনেটৰ জৰিয়তে ইণ্টাৰনেট টিভিৰ জৰিয়তে নৃত্য টিভিত চাই ইণ্টাৰনেটত এনেকৈ চাই কিনেও মবাইলত চাই কিনিও নৃত্য শিকিব পাৰি আগতে নোৱাৰিছিল এতিয়া বহুতখিনি পৰিবৰ্তন হৈছে কি প্ৰশিক্ষণ কেন্দ্ৰবিলাকত প্ৰশিক্ষণ দিয়ে সেনেকৈ নৃত্যৰ পৰিবৰ্তন হোৱা বুলি আৰু ভাবোঁ নতুন নৃত্যবোৰতকৈ পুৰণি নৃত্যৰ এতিয়া পৰিবৰ্তন আহিবই স্বাভাৱিক আগতে কোনো প্ৰশিক্ষণ নাপায় কিনে নৃত্য কৰিলে ভাল দৰে জানিলেও কৰিব নাজানিছিল এতিয়া চাই চাই কিনে টিভিত মোবাইলত এনেকৈ চাই কিনে বা ডান্স কমপিটিশ্যনবিলাক পাতে সেই কমপিটিশ্যনবিলাকত ভাগ লৈ কিনে নৃত্য হেৰি কৰে সেই প্ৰতিভাটো দেখাব পাৰে সেনেকৈ আৰু প্ৰতিভা দেখাই কিনে বহুতখিনি উন্নত হৈছে পুৰণি কালত এনেকৈ ডান্স কমপিটিশ্যন কোনো ধৰণৰ পাতিলেও এনেকৈ আৰু গম পোৱা নাছিলে পাতিলেও সৰু সৰু অনুষ্ঠান কিছুমান পাতে সেনেকৈ দূৰৰ মানুহ কিছুমানে গম নাপায় এতিয়া আৰু টিভিৰ ইণ্টাৰনেটৰ জৰিয়তে কোনো ঠাইত এটা অনুষ্ঠান পাতিলে এনেকৈ গম পায় আৰু গম পাই কিনে সকলো অনুষ্ঠানত ভাগ ল'ব পাৰে বা নিজৰ নিজৰ প্ৰতিভাবিলাক দেখাব পাৰে সেনেকৈ এতিয়া বহুতখিনি উন্নত হৈছে হোৱা বুলি আৰু ভাবোঁ